অঁ হয় কোনে ক'লে বাৰু অঁ অঁ কওক বাৰু অঁ ঘৰৰ কামৰ কাৰণে ন মানে কেতিয়াৰপৰা লাগিছিলে বাৰু আপোনাক সোনকালে লাগিছিলে মানে দিনটো আপোনাৰ তাত থাকিব লাগিব নে মৰ্ণিং গৈ আকৌ ইভিনিং আকৌ যাব লাগিব তেনেকুৱা ধৰণৰ লাগিব ইভিনিং ন অঁ কিন্তু ইভিনিং হ'লেও মই ছটা আগতহে আহিবই লাগিব দেই মানে মোৰ ঘৰতো আকৌ আহিব লাগিব যে অঁ অঁ এনেই ঘৰৰ কামৰ কাৰণে লাগে আচ্ছা

অঁ অঁ অঁ অঁ অঁ তেনেকুৱা ধৰণৰকৈ লাগে মানে আপুনি এনেই মানে আপুনি ডিউটি চিউটি গ'লে মানে মই সেইখিনি সময় ঘৰত মানে চাব মানে থাকিব লাগিব আৰু অঁ আপুনি এনেই কিমান দেৰি আহিব আপুনি ডিউটিৰপৰা দুটা বজাত আহি পাই যায়হি ন অঁ মৰ্ণিং আপোনাৰ কিমান দেৰিত যাব লাগিব আঠটা বজাত যাব লাগিব ন মানে মই এই বেলেগ এঘৰলৈ যাওঁ মানে ৰাতিপুৱা সাতটামান বজাত যাওঁ তাতো সেই খানা পিনা বনাই কিনে মানে গুচি আহিব লাগে মই আঠটা বুলি ক'লে আঠটাতে নপামহি আঠটা দহ পোন্ধৰমান হ'ব চাগে কিমান দিব ক'লে অঁ আপুনি এনেই কিমান দেৰিত যায় মানে ন নটামান বজাতে যায় চাগে ডিউটিলৈ গ'লে চাৰে আঠটালৈকে ন পৰা যাব বাৰু

এনেই মাহত আপোনালোকে কিমানকৈ দিম ভাবিছে মোৰ খালি এটা হেৰি আছে মই ছিক্স থাউজেণ্ডকৈ লওঁ অঁ অঁ মানে মই আপোনাৰ তাতো থাকিব লাগিব ন অলপ সময় মই বাকীকেইটা বাৰু মৰ্ণিং গৈ আকৌ আহি যাওঁ যে আপোনাৰ তাততো মই আঠটাৰপৰা ধৰি লওক দুটালৈকে থাকিব লাগিব নাই নাই অঁ নাই নাই মোৰ বাৰু তেনেকুৱা হেৰি নাই আপুনি চাই ল'ব পাৰিব বাৰু মই আপোনাৰ লাগিলে দুদিনমান গ'লে মানে আপুনি গম পাব ন কেনেকুৱা ধৰণেকৈ কি কৰোঁ মানে আগত আগৰপৰা মই তেনেকৈয়ে কৰি অহা আপুনি চাগে কাৰোবাৰ এতিয়া বৰুৱা বুলি ক'লে চিনি পায়ে চাগে আগতে তেওঁলোকৰ ঘৰতো কৰিছিলোঁ গৈছোঁ অঁ অঁ

অঁ নাই নাই তেনেকুৱা মোৰপৰা সেইটো নাপাব বাৰু কাৰণ আগতেও মই আপুনি এতিয়া আগতে কৰা মানুহক আপুনি সুধি চাব পাৰে তেনেকুৱা হেৰি নাপায় মোৰ তো বিশেষ কেতিয়াবা মানে মোৰো হয়তো কেতিয়াবা গা বেয়া লাগিব পাৰে তেতিয়া মই আগতীয়াকৈ আপোনাক জনাই দিওঁ যে আজি যাব নোৱাৰিম যে হঠাৎ কৈ দিয়া নহয় মানে আগতে ক'ম মানে যে মোৰ গা বেয়াই কিবা এফালে যাব লগা হ'ল মানে আমাৰো ক'ৰবাত যাব লগা হয় গা বেয়াও হয় ন তেনেকৈয়ে আগতীয়াকৈ জনাই দিওঁ বাৰু অঁ অঁ

অঁ অঁ সেইটো হয় বাৰু কাৰণ আপুনিও বিশ্বাসতে থৈ যাব বা দি থৈ যাব ন আহিব বুলি হয় বাৰু সেইটো সেই তেনেকৈ আপুনি চাই ল'ব পাৰিব মই এনেয়ো দুদিনমান গ'লে আপুনি গম পাব কেনেকুৱা কি পাৰে অঁ সেইটোৱে আৰু অঁ অঁ অঁ অঁ অঁ আপুনি ঘৰত অকলেই থাকে নে কি অঁ সেইকাৰণে দিগদাৰ হয় আপুনি অঁ অঁ এনেই আপোনাক কেতিয়াৰপৰা গ'লে হ'ব বাৰু বিহুৰ আগত নে বিহুৰ পাছত অঁ একসপ্তাহ

বিহু পাছত ন অঁ অ হ'ব বাৰু বিহু পাছলৈকে হ'লে আপুনি মোক আকৌ এবাৰ ফোন কৰিব এই মানে চিয়ৰ আপুনিতো লাগিব বুলি কৈছে বাৰু কিন্তু আকৌ এবাৰ হ'লেও অঁ মই দিনত বাৰু ফ্ৰীয়ে থাকোঁ সেই মই কৈছোঁৱে মৰ্ণিংহে মই যাব লাগে অঁ তেওঁ মানে সেই মৰ্ণিঙতে গৈ কিনে খানা পিনাখিনি ঠিক কৰিব লাগে অঁ মানে ঘৰটো অঁ

হ'ব বাৰু তেনেকৈ হ'লেও

আগতে ক'ৰ আছিলে তাই আহিছিলে যে ওচৰৰে আছিলে ন

অঁ

অঁ অঁ ফোন কৰি চাব লাগিছিলে আপোনালোকে মানে ফোন কৰিছিলে অঁ অঁ সেই তেনেকৈ ক'লে বাৰু দিগদাৰ হয় বাৰু কাৰণ আহিব নাহিব আপোনালোকেও ভাবি থাকে ন

অঁ অঁ অঁ অঁ তেনেকুৱা কৰিলে বাৰু দিগদাৰ হয় বাৰু অঁ অঁ

অঁ সেইটো হয় বাৰু আকৌ ওলাই দিয়েহি বুলি অঁ তেনেকৈ হ'লে বাৰু প্ৰব্লেমো হয়

অঁ অঁ অঁ অঁ অঁ মানে ওচৰৰ মানুহঘৰত থাকি লৈছিলে মানে অঁ অঁ অঁ অঁ তেনেকৈয়ে আপুনি মোক সেইয়াই বিহুৰ পাছতে আকৌ পৰা ফোন কৰিব যদি মানে আকৌ তাই যদি আহি যায় তেনেকৈয়ো দিগদাৰ হ'ব ন তাৰমানে আপোনাক যোনদিনাখনৰপৰা লাগিব আপুনি মোক ফোন কৰি দিব যে আগদিনাই ক'ব আৰু দুদিনৰ আগত বা এদিনৰ আগত যে আমুক তাৰিখে আহিব বুলি এক পিছত লাগে ন অঁ অঁ অঁ অঁ ঠিক আছে বাৰু মই যামগৈ তেতিয়া বিহুৰ পাছতপৰা এই মই আপোনাক ক'ম বাৰু আপুনি অলপ ফোন এটা কৰিবা অঁ মানে অকল মানে এই বাহিৰৰ কামখিনি কৰি পিনে মানে অকল ঘৰত অকমান দেৰি থাকিব লাগিব আৰু সেইখিনিয়ে অঁ অঁ খোৱা বোৱা বনাবলৈ নালাগে ছাগে অঁ অঁ হ'ব বাৰু মানে ৰেগুলাৰ যে লাগিব বুলি নহয় মানে অঁ অঁ অঁ হ'ব বাৰু তেনেকৈ হ'লেও মই আপুনি মোক ফোন কৰিব মই যামগৈ তেতিয়াৰপৰা অঁ অঁ ঠিক আছে দিয়ক বাইদেউ